মই সৰুৰে পাই গান গাওঁ কাৰণ আমাৰ ঘৰত ককাই গান গায় ককাই গান গায় মানে বৰগীত প্ৰথমতে বেছিকৈ গায় ককাই বৰগীত গায়ো শিকাই ও তা পা আমাৰ ঘৰতে সৰু সৰু ল'ৰা ছোৱালীবিলাকক বৰগীত শিকাই থাকে মইয়ো শিকো লগতে এ তেনেকৈ বৰগীত শিক বৰগীতো শিকিছিলো গৌৰি ৰাগৰ আৰু সেই গীতটো গাই গাইছিলো ভালো লাগিছিলে তা পাই আৰু আৰম্ভ গান গাবলৈ তাৰপিছত আৰু ভূপেন্দ্ৰ সংগীত শিকিছিলো জ্যোতি সংগীত শিকিছিলো গাইছিলো বাৰু মাজে মাজে শিকিও আছিলো গাইয়ো আছিলো ৰাভা সংগীত সেইদৰে গায় থকা হয় আৰু এতিয়া দিহা নাম গোৱা হয় কেতিয়াবা দিহা নামটো তেনেকৈ মইয়ে নাম দি দিওঁ গানৰ আৰম্ভ আৰু তেতিয়াৰ পৰাই মোৰ